আজি ভাৰতে সন্মুখীন হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ ভিতৰত যেনে আমি ক'বলৈ যাওঁ প্ৰথমতে হ'ব আমাৰ ভাৰতবৰ্ষৰ শিক্ষাখণ্ড ভাৰতবৰ্ষৰ শিক্ষাখণ্ড বিশ্বৰ তুলনাত এতিয়াও বহুত পিছপৰা এনে কিছুমান অঞ্চল আছে ভাৰতবৰ্ষৰ যিবিলাকত এতিয়াও স্কুলৰ অভাৱ হৈছে আৰু তাত উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰো অভাৱ আৰু লগতে যিটো আন্তঃগাঁথনি বিদ্যালয়সমূহৰ সেইবিলাকো ভাৰতৰ শিক্ষানুষ্ঠানসমূহত অভাৱ দেখা যায় আৰু লগতে পৰিৱৰ্তিত পৰিস্থিতিৰ লগতে খাপ খুৱাই চলিব পৰাকৈ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ শিক্ষা নীতিৰ উন্নত কৰাৰো কিছু অৱকাশ আছে দ্বিতীয়তে যদি আমি ক'বলৈ যাওঁ তেন্তে ভাৰতৰ স্বাস্থ্যখণ্ডৰ অবস্থাও বিশেষভাৱে উন্নত নহয় স্বাস্থ্যখণ্ডৰ ভিতৰত এতিয়াও আমাৰ গ্ৰামাঞ্চলত ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলত স্বাস্থ্যকেন্দ্ৰৰ অভাৱ হৈছে আৰু লগতে প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসকৰ অভাৱ আৰু লগতে আন্তঃগাঁথনি চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ অভাৱ হৈছে গতিকে এইবিলাক দিশত ভাৰতবৰ্ষয়ে গুৰুত্ব দিয়া উচিত তৃতীয়তো যদি আমি ক'বলৈ যাওঁ ভাৰতবৰ্ষৰ যাতায়ত আৰু পৰিবহণ ব্যৱস্থাটো যাতায়ত আৰু পৰিবহণ ব্যৱস্থাত ভাৰতবৰ্ষৰ এতিয়া বহুত অঞ্চল বাট পথসমূহৰ অৱস্থা একেবাৰে বেয়া ভাল নহয় এই বাট পথসমূহ ভাৰত চৰকাৰে যিমান পাৰি ভালদৰে চোৱা চিতা কৰিব লাগে আৰু উন্নতমানৰ প্ৰযুক্তিবিদ্যাৰে এই বাট পথসমূহ পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে বহুতো গাঁও গ্ৰামা গ্ৰামাঞ্চলৰ এনে জৰাজীৰ্ণ বাট পথ আছে তো যাতায়তৰ একেবাৰে সু ব্যৱস্থা নাই